সৰুতে আমি মা মই দেউতা এনেদৰে সকলো একেলগ হৈ যেতিয়া মামাহঁতৰ ঘৰলৈ যোৰহাটলৈ গৈছিলোঁ তেতিয়া প্ৰথম বাছত উঠিছিলোঁ ডাঙৰ বাছ এখনত উঠিছিলোঁ বাছখনত যেতিয়া গৈ আছোঁ মানে তেতিয়া ধৰক কিনাৰৰপৰা গছবিলাক পিছলৈ গৈ থকাৰ নিছিনা লাগে ইমান ভাল লাগে মূহূৰ্তবোৰ চাই থাকিবলৈ বা বহুত আঁতৰৰ বস্তু এটা মানে পাহাৰ এখন দেখিলেও ওচৰলৈ গৈ থাকিলে মানে পাহাৰখনৰ ওচৰলৈ গৈ থাকোঁ নে গৈ থাকোঁ কিন্তু নাপাওঁহে নাপাওঁ তেনেকুৱা লাগেগৈ আৰু বহুত ভাললগা এটা মূহূৰ্ত হয় গোলাঘাটলৈ মানে গোলাঘাটৰপৰা যোৰহাটলৈ যাওঁতে আৰু এই যোৱা পথছোৱাত প্ৰায় দুঘণ্টা আঢ়ৈঘণ্টামান সময় প্ৰয়োজন হয় তেতিয়া গৈ থাকোঁতে প্ৰথম যেতিয়া যাওঁ কেনেকৈ গাড়ীখন চলে বাছখন চলে বাছখনৰ বাছখনৰ ড্ৰাইভাৰজনক চায়ে থাকোঁ এবাৰ এই ৰড এডাল লৰাই কিনো সেইডাল ভাবোঁ মানে সেইডালো এবাৰ মই বাছত গৈ থাকোঁতে ড্ৰাইভাৰটোৰ ওচৰতে বহি গৈ আছিলোঁ তেওঁ তেওঁ ড্ৰাইভাৰটোৱে প্ৰতিবাৰতে এনেকৈ বাছখন এই এবাৰ এই লোহাৰডাল মানে মানে এতিয়া বুজি পোৱা হ'লোঁ আৰু গিয়াৰডাল মানে বদলায় তেতিয়াতো মই গম পোৱা নাছিলোঁ তেতিয়া বাছখনে ড্ৰাইভাৰটোৱে যেতিয়া আগফালে চাই গৈ থাকে মই পটককৈ লোহাৰডাল লৰাই দিওঁ তাৰপৰা তাৰপিছত আকৌ অলপ দূৰ ড্ৰাইভাৰটোৱে চাই পিছলৈ ঘূৰি মই আকৌ হাতকেইটা লুকুৱাই দিও সৰু আৰু মই প্ৰায় দ্বিতীয় তৃতীয় শ্ৰেণীমানত পঢ়ি আছোঁ তাৰপৰা ড্ৰাইভাৰটোৱে গৈ তাৰপৰা এটা সময়ত গৈ চালে অ' ই মানে মোৰ মোলৈ চালে অ' তুমি এইটো নকৰিবা নকৰিবা বুলি মানে তেতিয়া বহুত ভয় খাইছিলোঁ কি হ'ব এইডাল সেইটো এটা ভাললগা মূহূৰ্ত বোলে এই লোহাৰডাল যে লৰাই দিলে গাড়ীখন আগফালে যায় বা পিছফালে আহে মই তেতিয়া লাহেকৈ অলপ বুজি পাইছোঁ আৰু তাৰপিছত ঘূৰি আহোঁতেও এদিন মানে আহি আছোঁ আহি আছোঁ একদম কাঠৰ দলং আৰু দলঙখনত মানে দলঙখন ভঙা চিঙা নদী এখনৰ অ' বিল নদী নহয় বিল এখনৰ ওপৰেদি আছে দলঙখন দলঙখন মানে লৰি আছে অকণমান অকণমান তাৰপৰা লৰি থাকোঁতে মানে ড্ৰাইভাৰটোৱে ভয়ো কৰিছে গাড়ীখন পাৰ কৰিবলৈ বাছত বহুত মানুহ ভৰ্তি হৈ আছে কিবা কাৰণে দলঙখন ভাঙি যাব নেকি তাৰপিছত আৰু ড্ৰাইভাৰটোৱে সাহস কৰি মানে গোটাই লৈ তেতিয়া আৰু কাঠৰ দলঙখনৰ ওপৰেদি যেতিয়া বাছখন উঠাই লৈ আহিলে দলঙখনো লৰিছে লগতে বাছখনো লৰিছে আৰু আমি মানে ভয়তে আৰু ভগৱানৰ নামহে লৈছোঁ আৰু ভগৱানৰ নাম লৈ যেনে তেনে লাহে লাহে কৰি এই বিলখন পাৰ হ'লোঁগৈ তাৰপৰা বিলখন পাৰ হৈ ড্ৰাইভৰে তেতিয়াহে কৈছে বেলেগ মানুহ যাত্ৰীবিলাকে ইমানকৈ গম পোৱা নাছিলে তেতিয়া বহুত ভয় খাইছিলোঁ সেইটো সময়ত সেইটো সম্ভৱ বিয়া এখনত আছিলে বিয়াত আমি বিয়া এখন খাবলৈ যাব বিয়াত দৰাৰ লগত বৰযাত্ৰী হিচাপে গৈছিলোঁ অঁ হয় বৰযাত্ৰী হিচাপে যাওঁতে তেতিয়াটো বহুত ঢোল বাজানা বজাই গান চান গাই সকলোৱে নাচি কৰি যায় তেতিয়া বহুত আনন্দ আৰু ফুৰ্ত্তিৰ মাজতে এখন তেতিয়া গৈছিলো সেইটোও ভাললগা মূহূৰ্ত আছিলে হয় তাৰপৰা আহিলোঁ যেতিয়া আমি আমাৰ স্কুলখন অকণমান দূৰৈত আছিলে সেই মানে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰপৰা প্ৰায় ত্ৰিশ কিলোমিটাৰমান আঁতৰত গোলাঘাটৰপৰা আমি সৰুতে যেতিয়া মানে স্কুললে যাওঁ স্কুল স্কুলবাছখনত উঠিবলৈ আমি প্ৰায় এক ডেৰ কিলোমিটাৰমান যাবলগীয়া হয় তাৰপৰা যাওঁ গৈ সেই স্কুল যোৱা মূহূৰ্তবিলাকো বৰ ভাললগা ভাল লাগে তাতকৈ স্কুলত বাছখনত বাছখন যিহেতু ডাঙৰ বহল আহল তাত ল'ৰা লগৰবিলাকৰ লগত উৎপাত কৰি যাওঁ বা খেলি কৰি যাওঁ তেনেদৰে গৈ সেইটো এটা ভাললগা মূহূৰ্ত আছিল